আমি পাকঘৰত আলোচনা কৰোঁ আমি মই পাকঘৰত যেতিয়া ৰান্ধি থাকোঁ চাহ প্ৰথমে চাহ বনাওঁ চাহ বনাই ল'ৰা ছোৱালীক মানুহজনক মাতোঁ মাতি পেলাই চাহকণ দিওঁ চাহকণ খাই পেলাই সিহঁতে পাকঘৰখনতেই ইটো সিটো কৰে কৰাৰ পিছতেই মই ভাত ৰান্ধোঁ ভাত ৰান্ধি পেলাই ভাত চাত ভাত বনাওঁ ভাত বনাই পেলাই সকলোকে ছোৱালীক ল'ৰাক মানুহজনক মাতোঁ মাতি পেলাই আপোনাৰ ধুনীয়াকৈ পাৰি দিওঁ খাবলৈ পাৰি দিওঁ ভাত বাঢ়ি দিওঁ বাঢ়ি দিয়াৰ পিছত সিহঁতক সোধোঁ আজি স্কুলত কি কৰিলা কেনেকুৱা কৰিলা কেনেকুৱা পৰীক্ষা দিলা কি কি পঢ়িলা ছাৰে কোন ছাৰে কি ক'লে কোনটো ছাৰে কি ক'লে সেইখিনি ল'ৰাক সোধোঁ ছোৱালীক সোধোঁ কেনেকুৱাকে কি কৰিলা বা কিবা দিছে নাই লিখিবলৈ দিছে নাই লিখিলানে নাই এনেকুৱাকে সোধোঁ ল'ৰা ছোৱালীয়ে কয় তাৰ পিছতেই মানুহজনক সোধোঁ আপুনি ৰাতিপুৱা গ'ল কি কাম পালে কি কৰিলে কি কিমা কি কি বজাৰ কৰিলে কি কি আনিলে কিমান পইচা বাচিল কিমান কিমানৰ বজাৰ কৰিলে কিমান আনিলে সেইখিনি মানুহজনৰ লগত মই আলোচনা কৰোঁ ভাত খাই থাকোঁতেই মানুহজনে কয় আনিলোঁ বজাৰ ইমানখিনিৰে ইমানখিনি বজাৰ কৰিলোঁ ইমানখিনি ঘৰলৈ আনিলোঁ এনেকুৱা বুলি পেলাই মানুহজনে সকলো হিচাপটো মোক দিয়ে ল'ৰা ছোৱালীয়ে তেনেকেই মোক হিচাপটো দিয়ে মই এনেকুৱা কৰিলোঁ বুুলি পেলাই ল'ৰা ছোৱালীয়েও ল'ৰা ছোৱালীও মাজতে আলোচনা কৰোঁ মোকো সোধে মা ৰাতিপুৱা ভাত চাত খালা নাই আমি যোৱাৰ পিছত বুলি সোধে ল'ৰা ছোৱালীয়েও সোধে মোক কিছুমান কথা সোধে ময়ো ল'ৰা ছোৱালীক কওঁ তাৰ পিছতে আমি সকলোখিনিয়েই আলোচনাৰ মাজেৰে আমি ভাত এগৰাহ খাওঁ ৰাতিৰ সাঁজটো একেলগতে সকলোৱে মিলি খাওঁ চাৰিটা আমাৰ বহুত সৰু পৰিয়াল চাৰিজনৰ আমি সকলোৱে বহি পেলাই খাই পেলাই আলোচনাটো কৰাৰ পিছত ল'ৰা ছোৱালীও গৈ পেলাই নিজৰ বিচনাখনত বিচনাত শুৱে আৰু আমি সকলো আনন্দ মনেৰে ৰাতিডাল কটাওঁ আলহী অতিথিও আহে পাকঘৰতে বহাওঁ আলহীক কওঁ বহা মই ভাত বঢ়াইছোঁ তুমি অকণমান বহাচোন বুলি কওঁ আলহীজনক ভাতকিটা দিওঁ দিয়াৰ পিছতে আলহীজনক ভাতকিটা বঢ়োৱাৰ পিছতে আলহীজনকো চাহ একা চাহ একাপ সোধোঁ সুধি পেলাই তোমালোকৰ ঘৰত কি তৰকাৰী বনালা কি ভাজি বনালা সেনেকুৱাকে আলহীজনীকো সোধোঁ আলহীজনীও কয় মোৰ মানুহজনে অমুক আনিলে এনেকুৱা আনিলে বুলি পেলাই আলহীজনীও কয় তেতিয়া কওঁ ময়ো কওঁ আমাৰ মানুহজনো ইমানখিনি পইচা পাইছিল বোলে এই ইমানখিনি বজাৰটো কৰিলে এইকিটাই মই ৰান্ধিছোঁ আৰু তোমালোকো তাইয়ো কয় আৰু ওচৰজনীও কয় যে নহয় আমাৰো মাছ অকণকে আনিলে আৰু ভাজিছোঁ ময়ো সেইটোৰে তৰকাৰী বনাওঁ চাহ অকণ খাওঁ বুলি আপোনাৰ ওচৰত আহিছোঁ গাখীৰ চাহ খাবৰ মন গ'ল বুলি ক'লে আমাৰ ঘৰত গাখীৰ আছে মানে গৰু আছে আমাৰ ঘৰত গাখীৰ আছে কাৰণে তাই চাহ খাবলৈ আহে সন্ধিয়াটো তাক চাহটো দিলোঁ দিয়া পিছত তাইয়ো ঘৰত গ'ল যোৱাৰ পিছত আকৌ আমিও আকৌ নিজৰ কামত ব্যস্ত হ'লোঁ